দুহেজাৰ দহ চনৰ পাঁচ জুন দুহেজাৰ এঘাৰ চনৰ ন এপ্ৰিল দুহেজাৰ তেৰ চনৰ

দহ আগষ্ট দুহেজাৰ চৈধ্য চনৰ আঠ মে' দুহেজাৰ বিশ চনৰ ন নবেম্বৰ